অ' চন্দ্ৰমা কি কৰিছা ময়ো এনেই আছো ব'লা নহ'লে কাইলৈ এপাক ফুৰি আহোগৈ এই নামফাকে গাঁওলৈকে যাওঁ তাতে বৌদ্ধিষ্ট টেম্প'ল এটা আছে নহয় ভাল লাগিব মনটো অ' বতৰটোও ঠিকে আছে আমি বাছতে গুচি যাম ইয়াৰ পৰা

দহ মান বজাতে ওলাই দিম বুলি ভাবিছো হয় আৰু কাৰোবাক লগ ধৰিবা নেকি নহ'লে তুমিয়ে ময়ে অকলে ওলোৱা আৰু তাকেই নামফাকেলৈ ইয়াৰ পৰা ডেৰ ঘণ্টামান লাগিব নিশ্চয় নহয় জানো মই যে এতিয়ালৈকে গৈ পোৱা নাই আকৌ সেইকাৰণে যাম বুলি মই মনতে ভাবিছো অ' আৰু তুমি গৈছান নাই পিছে

আৰু ইনেও বৌদ্ধিষ্ট মনেষ্ট্ৰীবিলাক ইমান ধুনীয়াকৈ সজোৱা থাকে নহয় জানো তাকেহে হয় তাকে তাকে ঠিক আছে দিয়া তেতিয়াহ'লে কাইলৈ ওলাবা আজিলৈ এতিয়া ফোনটো থৈছো আৰু অ'